যিহেতু আমি অসমত বাস কৰোঁ সেইবাবে অসমত সকলোৱে অসমীয়াতে কথা পাতে যাৰ বাবে আমি সৰুৰ পৰাই ইজনে সিজনৰ মুখত অসমীয়া কথা শিকি আহিছোঁ যাৰ বাবে আমাৰ অসমীয়া শিকাটো বহুত সহজ হৈছে ইয়াৰ উপৰিও অসমৰ প্ৰতিখন স্কুলতে অসমীয়া ছাবজেক্টটো পঢ়ুওৱা হয় যাৰ বাবে অসমীয়া শিকাত আমাৰ কাৰণে বহুতো বহুত সহজ হৈছে ইয়াৰ উপৰিও আমি যেতিয়া অসমত বাস কৰিছোঁ অসমীয়া ভাষাটোৰ ইয়াতে অভিজ্ঞতা আমাৰ বহুত ভাল অসমীয়া ভাষাটো ক'বলৈ শুৱলা লিখিবলৈয়ো শুৱলা মই ভাবোঁ যে অসমীয়া ভাষাটো গোটেই ভাৰততে প্ৰচলিত হ'ব লাগে